হেল্ল' লাকী হয়নে বাৰু অ' আপোনালোকৰ দোকান আছে ন বেডশ্বিটৰ অ' হেৰি মোক আপোনাৰ দা হেৰি দাবল চাইজৰ মানে দাবল বেডৰ আপোনাৰ বেডকভাৰ এখন লাগিছিলে কটনৰ ভাল চাই অ' অ' আচ্ছা পিয়ৰ কটন ন এনেই কিমান মান পৰিব বাৰু ৰে'টটো ছয়শ মানৰ ভিতৰত ন আচ্ছা আচ্ছা লগত পিল' কভাৰ দিবনে বাৰু থাকিব ন আচ্ছা আচ্ছা আচ্ছা আৰু মোক হেৰি পৰ্দাও লাগিছিলে অ' অ' অ' অ' এনে বিচনা চাদৰ ৰংবিলাক কেনেকুৱা কেনেকুৱা ধৰণৰ থাকিব বাৰু অ' অ' এনে আপুনি মোক হেৰি এটো নম্বৰতে হোৱাটছাপ কৰি দিব পাৰিব নেকি বাৰু অ' অ' কাপোৰৰ অ' অ' অ' 'অ ঠিক আছে আপুনি পাৰিলে এটো মানে ফটো মাৰি দিলে মানে মোৰ অকণ চাই পেলাই ভাল হ'ব মোৰ মানে অকণমান আউট অফ ষ্টেচন আছোঁ চ' যেতিয়া ঘূৰি আহোঁ তেতিয়া আপোনাৰ তাত গৈ পালে লৈ আহিব পাৰিলোঁ হয় অ' অ' অ' ঠিক আচ্ছা আচ্ছা ঠিক আছে বাৰু মই আপোনাৰ দুদিনমানৰ পিছত আহি পামহি আৰু অ' অ' অ' অ' অ' আৰু এনে পৰ্দাৰ কেনেকুৱা ধৰণৰ পৰ্দা পাম বাৰু দ'ৰ পৰ্দা লাগিছিলে মোক চাৰিখন অ' অ' অ' অ' কটনৰে পাম ন

অ' অ' অ' অ' অ' অ' অ' অ' অ' ঠিক আছে হ'ব তেতিয়াহ'লে মই আপোনাৰ দুদিনমানৰ পিছত আহি পেলাই আপোনাক খবৰ কৰিম তেতিয়াহ'লে ঠিক আছে